অঁ কোনে ক'লে বাৰু অঁ কওক অঁ ইয়াত আমাৰ মানে গোলাঘাটত মানে প্ৰথমতে কাজিৰঙা আছে কাজিৰঙা চাব পাৰিব আপুনি ৰিফাইনেৰী চাব পাৰিব নুমলিগড় তাৰপিছত আপুনি ধৰক মানে এইবিলাক পাৰ্ক আছে নহয় পাৰ্কতো ঘূৰিব পাৰিব বহুত খিনি বস্তু আছে চাবলগীয়া বাৰু অঁ অঁ এই খোৱা সুবিধাটো কৰি দিব পাৰিম বাৰু এই ৰঙাজানতে আপোনাৰ ধৰক এখন খুলিছে মানে ধাবা ধাবা লেখিয়া এখন হোটেল মানে সেই তাতো মানে খোৱা বোৱাটো তাতে কৰি দিব পাৰিম বাৰু থকা

মানে থকা খোৱা সুবিধা অঁ থকা খোৱা সুবিধাখিনি মানে কৰি দিব লাগে মানে অঁ সেইখিনি কৰি দিম বাৰু তেতিয়া অঁ পঁচিছ তাৰিখমানে আহিব অঁ অঁ ঠিক আছে আহিব কোন কোন আহে চাবলগীয়া বস্তু বাউ বহুখিনিয়ে আছে গোলাঘাটত তাতে আহি পিনে এপাক চাব পাৰিব আৰু যিমানখিনি পাৰিম আৰু ধৰক সহায় কৰি দিম আৰু অঁ অঁ হ'ব দিয়া